মোৰ এজন ভাইটি আছে ভাইটিজন নেটৱৰ্ক ব্যৱসায় কৰে নেটৱৰ্ক ব্যৱসায় কৰি তেখেতে বহুত সফল হৈছে এতিয়া তেখেতৰ আগতে যি যিধৰণে আছিলে তেখেতে একেবাৰে হেৰি মানুহ আছিলে এতিয়া তেখেতে সেই নেটৱৰ্কৰ ফলত ব্যৱসায় কৰি যথেষ্ট উন্নতি হৈছে মই দেখাত তেখেতে তেখেতৰ ঘৰ দুৱাৰ ইতিমধ্যে বনাই কমপ্লিট কৰিছে বাকী গাড়ী ঘোঁৰা ক'বলৈ গ'লে তেখেতে আজি পাঁচ বছৰ ব্যৱসায় কৰি তেখেতে গাড়ী দুখনো লৈছে আৰু এই নেটৱৰ্ক ব্যৱসায়ৰ ফলত যথেষ্ট উন্নতি দেখিছোঁ তেখেতক তেখেতৰ লগত কথা বতৰা পাতিও মই যথেষ্ট ভাল পাওঁ কাৰণ তেখেতে সেই ব্যৱসায়টোৰ ফলতে আজি শূন্যৰপৰা গৈ পিনি এজন মানুহ যে ইমান সফল হ'ব পাৰি সেই সেই বস্তুটো তেখেতে আজি শিৱসাগৰ ডিষ্ট্ৰিকত আমাৰ প্ৰমাণ কৰি দেখুৱাইছে তেখেতলৈ মোৰ অশেষ ধন্যবাদ আছে আৰু তেখেতে আৰু আগুৱাই যাওক আৰু তেখেতৰপৰা আমি শিকিবলগীয়া বহুত বহুত আছে আমাৰ ইয়ং জেনেৰেশ্যনৰ কাৰণে তেখেতে বহুতখিনি কৰিছে আৰু তেখেতে অকল এই ব্যৱসায়টোৰ ওপৰত অকল নিজেই যে তেওঁ স্বাৱ স্বাৱলম্বী হৈছে সেইটো কথা নহয় লগত তেখেতে আৰু বহুত মানুহক লগত লৈ গৈছে কাৰণ আজি নথকা মানুহ এজনক একেবাৰে শূন্যৰপৰা তেখেতে তুলি নি পিনি তেখেতৰ সমপৰ্যায় কৰিব পাৰিছে তেখেতে এই ব্যৱসায়টোৰ ফলত তেখেতে তেখেতৰ এটা নিজৰ সুচিনাকি দিব পাৰিছে তেখেতে সুচিনাকি দি তেখেতে এই ব্যৱসায়টোৰ ফলতে গোটেই দেশ বিদেশ ভ্ৰমণ কৰিছে আৰু দেশ দেশ বিদেশ ভ্ৰমণ কৰিলে মানুহ টকা পইচা থাকিলে দেশ বিদেশ ভ্ৰমণ কৰিব পাৰে কিন্তু টকা পইচা নহ'লেও যে দেশ ভ্ৰমণ কৰিব পাৰি এই ব্যৱসায়ৰ ফলত তেখেতে সেইবিলাক প্ৰমাণ কৰি দেখুৱাইছে আমাৰ মাজত তেখেতে এজন সুব্যক্তি তেখেতৰপৰা আমি বহুত শিকোঁ আৰু বহুত নিজেও মই এই ব্যৱসায়টোৰ লগত জড়িত আছোঁ যে তেখেতে যিধৰণে সহায় কৰে তেখেত এজন মানুহে বহুত মানুহে তেনেকুৱা সহায় নকৰে বেলেগ ব্যৱসায়ত দেখিছোঁ কিন্তু এই ব্যৱসায়ৰ ফলত তেখেতে বহুত মানুহক সহায় কৰিছে আজি শদিয়াৰপৰা ধুবুৰীলৈকে গোটেই অসমখনতে তেখেতে বিৰাজমান হৈ আছে তেখেতৰ এটা সুপৰিচয় আছে সেই সুপৰিচয়টো থকাৰ কাৰণে তেখেতে তেখেতক আজি বহুত মানুহে চিনি পায় তেখেতৰ তেখেতৰ কাম কাজবিলাক চাই আমি যথেষ্ট ভাল পাওঁ আৰু আমি নিজেও প্ৰেৰণা লওঁ তেখেতৰপৰা তেখেতৰপৰা আমি বহুত কথা শিকোঁ জানো আৰু তেখেতে এজন ভাল ব্যক্তি পৰিচয় দি পিনি আমাৰ আগত এইটো দাঙি ধৰিছে আৰু অকল তেখেতে ব্যৱসায়ৰ ফলত যে নিজে স্বাৱলম্বী হৈছে সেইটো কথাও নহয় আজি আমাৰ যিটো যিটো ব্যৱসায় লগত তেওঁ জড়িত আছে এইটো আয়ুৰ্বেদিক ব্যৱসায় হয় আয়ুৰ্বেদিক ব্যৱসায়টো আজি বহুত বছৰ আমাৰ ইণ্ডিয়াতে জন্ম আছিলে আয়ুৰ্বেদিক ব্যৱসায়টো এই আয়ুৰ্বেদিক ব্যৱসায়টো ইণ্ডিয়াত জন্ম হৈয়ো আজি বিলুপ্ত হৈ গৈছে বিলুপ্ত হোৱাৰ ফলত মানুহৰ নানান ধৰণৰ বেমাৰ আজাৰ সৃষ্টি হৈছে যেতিয়াৰপৰা এল'পেথিক আহিলে মানুহৰ এল'পেথিক চিকিৎসাৰদ্বাৰা বহুত বেমাৰ আজাৰ বাঢ়ি গৈ আছে আৰু সকলো বেমাৰ আজাৰ নিৰাময় কৰিবৰ কাৰণে একমাত্ৰ উপায় আছে আয়ুৰ্বেদিক এই আয়ুৰ্বেদিক কনচেপ্টটো লৈ অনা আয়ুৰ্বেদিক কোম্পানীটোৰ লৈ লৈ অনাৰ বাবে এই যথেষ্ট মানুহবিলাকৰ উন্নতি হৈছে উন্নতি হৈছে মানে কি হ'ল মানুহে বহুত যি যিবিলাক বেমাৰ আজাৰ সাধাৰণতে দেখা যায় মানুহৰ মাজত আজিকালি বেমাৰ আজাৰ চুগাৰ প্ৰেচাৰ ইত্যাদি আদি কৰি আগতে সেইবিলাক বেমাৰ নাছিলে কাৰণ খাদ্য ভেজাল নাছিলে আজিকালি খাদ্য ভেজালৰ বাবে সম্পূৰ্ণ মানে গোটেই পৃথিৱীখনেই দূষিত হৈ গ'ল দূষিত হোৱাৰ কাৰণে মানুহৰ নানা ধৰণৰ সৰু সৰু ল'ৰা ছোৱালীৰ পৰ্যন্ত আজিকালি আজি কিডনি ফেল হৈছে আৰু এই এইবিলাক নিৰাময় কৰিবৰ কাৰণে পুনৰ আকৌ আয়ুৰ্বেদিক কোম্পেনী ইণ্ডিয়াত সেই জন্ম হৈছে আৰু এই আয়ুৰ্বেদিকৰ ফলত আমি এই বহুত বেমাৰ আজাৰৰপৰা নিৰাময় কৰি থাকিব পাৰোঁ অকল যে আমি বস্তুবিলাক অকল আয়ুৰ্বেদিক বস্তুবিলাক এনেকুৱা কাম কৰে যে আমাৰ এল'পেথিকে যিটো আপোনাৰ হেৰি কৰি থয় দমাই থ'ব দমাই থয় কিন্তু আয়ুৰ্বেদিক দৰৱটোৱে আমাৰ দমাই নথৈ আহি যি গুৰিৰপৰা একেবাৰে জনি মাৰি পেলাব পাৰে এই সেইটো কাৰণে এই আয়ুৰ্বেদিকৰ ওপৰত যথেষ্ট গুৰুত্ব হৈছে মোৰ যিজন ভাইটিৰ কথা কৈছোঁ ব্যৱসায় কৰে তেখেতে এই আয়ুৰ্বেদিক কনচেপ্টৰ লগত আজি ছবছৰ ধৰি লাগি আছে আৰু ছবছৰ ধৰি লাগি থকাৰ কাৰণে তেখেতে ভাল এটা নাম হৈছে তেখেতৰ তেখেতে মই আগতেই কৈছোঁ যে গোটেই গাড়ী ঘোঁৰা লৈছে ঘৰ দুৱাৰ বনাইছে ঘৰত ভনীয়েকহঁতক বিয়াও দিছে এই ব্যৱসায়টো ফালৰপৰাই কাৰণ এই ব্যৱসায়টো যথেষ্ট লাভজনক ব্যৱসায় আৰু লাভজনক ব্যৱসায় হোৱাৰ লগতে আৰু অকল নিজেই যে স্বাৱলম্বী হ'ব পাৰে সেইটো কথা নহয় আন এজনকো স্বাৱলম্বী কৰিব পাৰে এই ব্যৱসায়টোৰপৰা অঁ আৰু এজন হৈছে মোৰ ভাইটিৰ কথা ক'লোঁ মোৰ দাদা এজন আছে দাদা এজনৰ দোকান এখন আছে সেই দোকানখনৰপৰা তেখেতে বহুত উন্নতি কৰিছে মই দেখিছোঁ সৰু এখন গেলামালৰ দোকান দিছিলে প্ৰথমতে আজি গেলামালৰ দোকানৰ দোকান দিয়াৰ পাছত এতিয়া তেখেতে লাহে লাহে লাহে লাহে দোকানখন ডাঙৰ কৰি কৰি কৰি কৰি কৰি কৰি নি তেখেতে গেলামালৰপৰা তেখেতে অইন বেলেগ আইটেম আনিলে কিছুমান হাৰ্ডৱেৰ আইটেম আনিলে এই তাৰপাছত হাৰ্ডৱেৰ আইটেম দুই চাৰি চাৰিটাৰপৰা আজি বহুত ডাঙৰ ব্যৱসায়লৈ পৰিণত হৈ গ'ল কাৰণ এই ব্যৱসায়টোৰ ফালৰপৰা তেখেতে ইমান বেছিকৈ যে প্ৰগ্ৰেছ হৈ যাব মই ভবাই নাছিলোঁ কিন্তু তেখেতে যিধৰণে বিজনেছটো ধৰি ৰাখিলে সেই ধৰি ৰখাৰপৰা তেখেতে এই ব্যৱসায়টো ব্যৱসায়টো জোৰে যোগেদিয়ে আজি ঘৰ দুৱাৰ আদি কৰি গোটেই বস্তুখিনি তেখেতে চিজিল লগাই পেলাইছে তেওঁ দেখিছোঁ মই দুখন তিনিখন গাড়ীও আছে কাৰণ অকল নিজে হেৰিয়াৰ গাড়ী নহয় পাৰ্চনেল গাড়ী বুলিয়েই নহয় তেখেতৰ ধৰি লওক এই ইটা বালি কঢ়িওৱা তেখেত তেনেকুৱা গাড়ীও আছে যিহেতু নেকি তেওঁ হাৰ্ডৱেৰলৈ পৰিণত কৰিলে তাত তাত তাতো ইটা থাকে বালি থাকে শিলগুটি থাকে সেইবোৰ কঢ়িয়াবৰ কাৰণেও তেওঁৰ তাতে সৰু সৰু গাড়ী কেইবাখনো আছে আৰু নিজৰ পাৰ্চনেল গাড়ীও তেখেতৰ আছে কাৰণ ইমান ডাঙৰ ইমান সৰু ব্যৱসায় এটাৰপৰা ইমান ডাঙৰ ব্যৱসায় কৰিব পাৰিব বুলি তেখেতক মই ভবাই নাছিলোঁ আৰু সেইটো কাৰণে তেখেতে আজি এই ব্যৱসায়টো জৰিয়েদিয়ে তেখেতে গাঁৱত এখন এজন মানে জিলিকি জিলিকিবপৰা মানুহ হৈছে আৰু এই ব্যৱসায়টোৰ লগত থাকি তেখেতে আৰু বহুত মানুহৰ সেই দোকানখন গাঁৱত থকাৰ বাবে বহুত মানুহৰ সুবিধাও হৈছে আজি ধৰি লওক ওচৰতে কিবা এটা বস্তু বোলে কোনোবা এজনে ঘৰ বনালে ঘৰ বনোৱাৰ লগতে বোলে বালিও বোলে দহটিং লাগে বোলে শিলগুটি দহটিং লাগে তেনে স্থলত মানুহে বহুত পইচা খৰচ হয় তেখেতে সেই গাঁওৰ ওচৰতে গাড়ীখন দোকানখন দিয়াৰ বাবে মানুহৰ যথেষ্ট লাভো হৈছে কাৰণ দহটিং বালি আনিবলৈ গ'লে বিছটিং বালি আনিবলৈ গ'লে আপোনাৰ যিটো কষ্টিং চাৰ্জ পৰে সেই কষ্টিং চাৰ্জটো একেবাৰে নাইকিয়া হৈ গৈছে তেখেতৰ মানুহবিলাকৰ আৰু তাৰপৰা তেখেতৰ বহুত এই গাঁৱৰ মানুহখিনিও বহুত উপকৃত হৈছে তেখেতে দোকানখন দিয়াৰ বাবে দাদাজনে দোকানখন দিয়াৰ বাবে আৰু তেখেতে দেখিছোঁ তেখেতে বহুত মানে উন্নতি কৰি আহিছে একেবাৰে শূন্যৰপৰা গৈ পিনি তেখেতে আজি যিখিনি উন্নতি কৰিলে আমি সেইখিনি দেখি নথৈ আনন্দিত হৈছোঁ কাৰণ নিজৰে দাদা এজনে যদি এনেকৈ উন্নতি হোৱা দেখোঁ আমি আমাৰ ভাল লাগে আৰু সেইটো কাৰণে আমি তেখেতৰপৰা আমি শিকোঁ আজি ব্যৱসায়ৰ ক্ষেত্ৰত হ'লেও বা কিবা ক্ষেত্ৰত হ'লেও আমি বহুত কথা তেখেতৰপৰা আমি শিকিব জানিব পাৰিছোঁ আৰু তেখেতে এজন ভাল মানুহ হিচাপে গঢ় লৈ উঠিলে আৰু তেখেতৰ যিখিনি কাম কাজ সেই কাম কাম কাম কাজবিলাকে ধৰি লওক আজি আজিৰ যুগৰ বহুত মানে ডেকা ডেকা ল'ৰাক প্ৰেৰণাও দিছে যে তেখেতে যিটো শূন্যৰপৰা আজি উঠি আহি ইমান ডাঙৰ এটা খাৰা ব্যৱসায় খাৰা কৰিলে কিন্তু অসমীয়া মানুহ হিচাপে ইমান ডাঙৰ ব্যৱসায় কৰিব বুলি ভবাই নাছিলোঁ আমি কাৰণ ব্যৱসায় বোলা বস্তুটো কেৱল মাৰোৱাৰীবিলাকেহে কৰে বুলি আমি জানিছিলোঁ কিন্তু এতিয়া তেখেতে সেই বস্তুটো তেওঁ প্ৰমাণ কৰি দেখুৱালে যে আজি যে অসমীয়া ল'ৰা এটা হৈয়ো যে ইমান ডাঙৰ ব্যৱসায় কৰিব অকল মাৰোৱাৰীৰ বাবে ব্যৱসায়টো নহয় সেই ব্যৱসায়টো যে আমাৰ নিজৰ মানুহ থলুৱা মানুহখিনিও কৰি পিনি দেখাব পাৰে সেইটো এটা ভাল উদাহৰণ দিছে তেখেতে আৰু তাকে দেখি আজি বহুত মানুহে আমাৰ গাঁৱৰ মানুহ ল'ৰাবিলাক ব্যৱসায় ক্ষেত্ৰত ওলাই আহিছে আৰু আমাৰ গাঁৱৰ মানুহবিলাকৰ এটাই মেণ্টেলিটি থাকে যে পঢ়ি শুনি চাকৰি এটা পালে ভাল তো সেইটো কাৰণে তেখেতলোকে পঢ়া শুনা কৰে কিন্তু যে অকল চাকৰি বিচাৰি সেই চাকৰি বিচাৰি বিচাৰি চাকৰি বিচাৰি থাকিলে যে নহ'ব এই কথাটো আমি জনা উচিত প্ৰত্যেকজন ব্যক্তিয়ে আৰু কিয়নো আজি চাকৰি দুটা প'ষ্টৰ কাৰণে হাজাৰ হাজাৰ ল'ৰা ছোৱালী ওলাই আহে মানুহে চাকৰি ক'ত পাব সেইটো কাৰণে নিজেই ব্যৱসায় এটা যদি নিজেই নিজৰ ব্যৱসায় এটা ভালধৰণে খাৰা কৰি ল'ব পাৰি তাৰপৰা যথেষ্ট উন্নতি হ'ব মানুহৰ সেইটো কাৰণে অকল যে পইচা থাকিলেই যে ব্যৱসায় কৰিব পাৰি সেইটোৰ কথা নহয় আজিৰ দিনত পইচা নহ'লেও ব্যৱসায় কৰিব পাৰি কিয়নো মানুহৰ টেকনিক লাগে ব্যৱসায় কৰিবৰ কাৰণে কাৰণ প্ৰথম অৱস্থাতটো অলপ নহয় অলপটো পুঁজি লাগিবই কাৰণ কিয়নো যিকোনো এটা ব্যৱসায় কৰিবৰ কাৰণে অলপ হ'লেও পুঁজি লাগিব বহুত হিউজ পুজিও নালাগে ধৰি লওক সৰু তেখেতে মোৰ দাদাই যেনেকৈ এখন সৰু গেলামালৰ দোকানৰপৰা আজি হাৰ্ডৱেৰ পৰ্যন্ত কৰি দিলে সেইটো কাৰণে এই তেনেধৰণে কৰি গ'লে বুদ্ধি লগাই গ'লে মানুহৰ চিনাকি হৈ গৈ থাকিলে মানুহৰ ফিল্ডখন যদি বাঢ়ি গৈ থাকে ব্যৱসাৰ ক্ষেত্ৰত তেখেতে তেনেহ'লে আপোনাৰ যিটো ব্যৱসায় কৰে সেই ব্যৱসায়টো আজি ইমান কোটি লাখ লাখ টকা কোটি কোটি টকা মানুহে ব্যৱসায় কৰি আছে চব পইচাত চব বস্তুটো মানুহে কেছত নানেতো বেলেঞ্চতো আহে সেই বস্তুটো সেই তেনেকুৱা বুদ্ধি কৰি যদি ব্যৱসায়টো কৰিবলৈ যায় এই প্ৰথম অৱস্থাত অলপ পুঁজি লাগিব তাৰপাছত আপোনাৰ পুঁজি নহ'লেও নিজৰ ব্যৱসায়টো নিজে নিজে চলি গৈ থাকিব আৰু সেইটো কাৰণে এই এনেকুৱা ব্যৱসায়বিলাক মই আজি নিজৰ ল'ৰাবিলাকে কৰিব লাগে আমাৰ থলুৱা ল'ৰাবিলাকে কৰিব লাগে কাৰণ অকল যে মাৰোৱাৰীয়ে ব্যৱসায় কৰিব সেইটো কথা নহয় যে ব্যৱসায় আমিও কৰিবলগীয়া হয় আমিও কৰিম এই ব্যৱসায়বিলাক এই সেইটো কাৰণে সেই সেই ভাবিয়েই মোৰ দাদাজনৰ পৰা আমি বহুত কথা শিকি আহিছোঁ দেখি আহিছোঁ আমি আনকো কওঁ তেখেতৰ দাদাজনৰ কথা যে আমাৰ দাদা এজন এনেকুৱা সৰু এখন গেলামলৰ দোকানৰপৰা আজি হাৰ্ডৱেৰ পৰ্যন্ত ডাঙৰ দোকান কৰি দিলে ইমান ডাঙৰ দোকান কৰি দিলে যে দাদা ইমান ডাঙৰ ঘৰ বনাইছে গাড়ী ঘোঁৰা ঢেৰ লৈছে যিজন মানুহ একেবাৰে নাইকিয়া হৈ আছিলে সেইজন মানুহে আজি কিয় এনেকুৱাকৈ কৰিব পাৰিছে সেইটো কাৰণে আমিও সেই তেখেতলোকৰপৰা শিকি মেলি আমাৰ ল'ৰাবিলাকক আমি সেই ব্যৱসায় ব্যৱসায়বিলাক আমি কৰাব লাগে আৰু এজন মোৰ আৰু এজন মোৰ ভাইটি আছে এই ভাইটিজনে ব্ৰইলাৰ ফাৰ্ম খুলিছে তো ব্ৰইলাৰ ব্ৰইলাৰ ফাৰ্মটো আজি বহুত লাভজনক ব্যৱসায় হয় কিয়নো আজি আজিৰ দিনত ব্ৰইলাৰ খুলিব ব্ৰইলাৰ ফাৰ্ম খুলিবৰ কাৰণে আপোনাৰ নিজৰ পুঁজিৰ প্ৰয়োজন নাই মাত্ৰ আপুনি নিজে ঘৰটো বনালে আজি আজিকালি মানুহে কোম্পেনী কোম্পেনীৰ ফালৰপৰা ব্ৰইলাৰ ফাৰ্মৰ গোটেই সুবিধাখিনি দি আছে সেই সুবিধাখিনি ল'বৰ কাৰণে আপুনি কেৱল মাত্ৰ আপোনাৰ বুধিটোৰ প্ৰয়োজন আছে আৰু সেই মোৰ ভাইটিজনে যিজন ব্ৰইলাৰ ফাৰ্ম আছে কৈছোঁ তেখেতেও দেখিছোঁ আজি পাঁচ বছৰে ব্ৰইলাৰ ফাৰ্ম খুলি আছে তেখেতে বেলেগ ব্যৱসায় একো নকৰে আৰু তেখেতে সেই ব্ৰইলাৰ ফাৰ্মখনৰপৰা আজি যিটো পৰ্যায়ত আছিলে তেখেতে আজি সেই পৰ্যায়টোৰ তেখেতৰ নাই আগতে তেখেতৰ ঘৰ দেখিছিলোঁ আমি বাঁহৰ আছিলে কিন্তু এতিয়া তেখেতৰ ঘৰ দুৱাৰ আজি পাঁচ বছৰ ব্যৱসায় কৰাৰ ফলত তেখেতৰ ঘৰ দুৱাৰবিলাক দেখিছোঁ পকীঘৰ হৈছে আৰু তেখেতৰ বাইকে যেনেকে আগতে তেখেতে বাইকে লৈ বাইক লৈ ঘূৰি ফুৰিছিলে আজি তেখেতে বাইক লৈ ঘূৰি নুফুৰে তেখেতৰ নিজৰ নিজৰ পাৰ্চনেল গাড়ী আছে তেখেতে গাড়ী ঘোঁৰা লৈ ঘূৰি ফুৰে আৰু তেখেতৰ আজি আগত পাঁচ বছৰ আগত ভাইটিজনক মই যিটো অৱস্থাত দেখিছিলোঁ আজি সেই অৱস্থাত তেখেতে নাই কাৰণ তেওঁ ফাৰ্মখনৰ ফাৰ্মত বহুত যথেষ্ট উন্নতি কৰি উন্নতি কৰি গৈ থকা দেখিছোঁ কাৰণ দোপতদোপে উন্নতি কৰি গৈ আছে তো এইবিলাক আমি তেখেতলোকৰপৰাও শিকিবলগীয়া বহুত কথা আছে আমি শিকিব লাগে এইবিলাক কথা তেখেত তেখেতলোকে যিধৰণে ব্ৰইলাৰ ফাৰ্মত মনো মনোযোগ দিয়ে যিকোনো কাম এটা কৰাক কৰিবৰ কাৰণে মানুহে মনোযোগ দি কৰিব লাগে আৰু একেটা কামতে লাগি থাকিব লাগে আমি এতিয়া দেখিছোঁ কিছুমান মানুহ আছে যে মানুহবিলাকে একেটা কামতে লাগি নেথাকে একেটা কামতে লাগি নথকাৰ ফলত সেই কামটো হৈ নুঠে আৰু সেইটো কাৰণে আজি মানুহবিলাকে আধাতে এৰি যাবলগীয়া হয় তো মোৰ ভাইটিজনে প্ৰথমতে ব্ৰইলাৰ ফাৰ্মটো ষ্টাৰ্ট কৰিলে ব্ৰইলাৰ ফাৰ্মটো ষ্টাৰ্ট কৰাৰ পাছত প্ৰথমতে এহেজাৰ আনিলে দুহেজাৰ আনিলে তেনেকৈ কৰি তেওঁ এক্সটেনশ্যন কৰি বঢ়াই বঢ়াই বঢ়াই বঢ়াই বৃহৎ ডাঙৰ আজি ব্ৰইলাৰ ফাৰ্মৰ মালিক হৈ গৈছে তেখেতে আৰু তেখেতৰ আমাৰ তেখেতৰপৰা আমাৰ শিকিবলগীয়া বহুত আছে আমি তেখেতৰপৰা শিকিব লাগে কাৰণ যে এজন নিবনুৱাই নিবনুৱা মানুহ হৈয়ো যে কেনেকৈ আপুনি ব্যৱসায়ৰ ফলত টকা পইচা বহুত বেছি কৰিব পাৰি উন্নতি কৰিব পাৰি সেই কথাবিলাক আমি শিকিবলগীয়া আছে তেখেতলোকৰপৰা কিয়নো তেখেতে আজি ব্ৰইলাৰ ফাৰ্মৰ ওপৰত তেখেতৰ ফুল অভিজ্ঞতা হৈ গ'ল কাৰণ তেখেতে আজি যদি আজি পাঁচ বছৰে ব্ৰইলাৰ ফাৰ্ম তেওঁ খুলি আছে ব্ৰইলাৰ ফাৰ্ম খোলাৰ ফলত তেওঁ যিমান উন্নতি কৰি গৈ আছে আৰু এই উন্নতিৰ ফলত এই উন্নতি কৰি তেখেতে আজি ঘৰ দুৱাৰ গাড়ী ঘোঁৰাকে আদি কৰি গোটেইখিনি বস্তু লৈছে তেখেতৰ লাইফ ষ্টাইল বদলি হৈ গ'ল আগতে যি ধৰণৰ লাইফষ্টাইল আছিলে তেখেতৰ এতিয়া তেনে তেনেধৰণৰ লাইফষ্টাইল নাই তেখেতে সম্পূৰ্ণ বেলেগ লাইফষ্টাইল হৈ গ'ল তেখেতৰ তেখেতে বহুত এই ল'ৰা গাঁৱৰ ল'ৰাবিলাকক প্ৰেৰণা দিয়ে তেখেতৰ ওচৰত আজিকালি বহুত ল'ৰা ট্ৰেইনিং কৰিবৰ কাৰণেও আহে কিয়নো যে এখন ব্ৰইলাৰ ফাৰ্ম খুলিলেতো ব্ৰইলাৰ ফাৰ্ম পোৱালি অৱস্থাৰপৰা কেনেকৈ লালন পালন কৰি বিকালৈকে কেনেকুৱা লালন পালন কৰিব লাগে সেই বস্তুবোৰ তেখেতে তেখেতৰপৰা আইডিয়া ল'বৰ কাৰণে বহুত ল'ৰা আজিকালি তেখেতৰ ওচৰলৈ আহে কাৰণ বহুত মানুহে নতুন ব্ৰইলাৰ ফাৰ্ম খুলি হয়তো লচৰ ঘৰটো পৰিব পাৰে সেইটো কাৰণে তেখেতে যিখিনি তেখেতৰ যিখিনি অভিজ্ঞতা সেই অভিজ্ঞতাখিনি তেখেতে বেলেগ এজন ব্যক্তিক শ্বেয়াৰ কৰিবপৰা হৈ গৈছে কাৰণ তেখেতে আজি পাঁচ বছৰে যিটো অভিজ্ঞতা হ'ল সেই অভিজ্ঞতাটো এজন আজি নতুন ব্ৰইলাৰ ফাৰ্মো ব্ৰইলাৰ ফাৰ্ম খুলি বুলি কোৱা মানুহজনৰ নাথাকিবও পাৰে সেইটো কাৰণে তেখেতেৰপৰা সুধি পুচি আজি দেখিছোঁ বহুত ল'ৰাই উপকৃতও হৈছে যে প্ৰথম অৱস্থাত ব্ৰইলাৰ ফাৰ্মখন খুলিলে কেনেকৈ হ'ব কেনেকৈ হ'ব কি কথা কেনেকৈ কি কৰিব লাগিব পোৱালি কি কৰিব লাগিব কোনটো অৱস্থাত কেনেকৈ কি কৰিব লাগিব সেই গোটেইখিনি কথা তেখেত তেওঁ বুজাই মেলি বুলাই তেওঁ বুজাই মেলি দিয়ে আৰু সেই বুজাই মেলি দিয়াৰ ফলতে আজি যথেষ্ট ল'ৰা উপকৃত হৈছে আৰু নিজে নিজে ব্ৰইলাৰ ফাৰ্ম খুলিবৰ কাৰণে ব্ৰইলাৰ নিজে নিজে ব্ৰইলাৰ ফাৰ্ম খুলিছে আজিকালি এতিয়া তেখেতৰপৰা যিখিনি অভিজ্ঞতা লৈ যায় সেই অভিজ্ঞতাখিনি গোটেইখিনি ফুলফিল কৰাৰ পাছত দেখিছোঁ বেলেগ বেলেগ ব্ৰইলাৰ ফাৰ্মতো দেখিছোঁ তেখেতৰ নিচিনাকৈ আজি দুই চাৰিজন যুৱক এই তেখেতৰ নিচিনা হ'বলৈ পাৰ্গত হৈছে কিয়নো তেখেতে যিখিনি তেখেতে দিয়ে একদম একুৰেট জ্ঞান দিয়ে তেখেতে যে এটা ব্ৰইলাৰ পোৱালি সৰুৰপৰা ডাঙৰ বেচালৈকে কেনেকৈ ডাঙৰ কৰিব পাৰি সম্পূৰ্ণ সেই জ্ঞানখিনি তেখেতে এই ল'ৰাবিলাকক দিয়ে যিজন যিবিলাক ল'ৰা তেওঁৰ ওচৰলৈ সুধিবলৈ আহে কাৰণ এই ব্ৰইলাৰ এই ব্ৰইলাৰ ফাৰ্মৰ ব্যৱসায়টো বহুত ডাঙৰ ব্যৱসায় হয় কাৰণ আজি আজি মাংস বুলি কোৱাৰ লগে লগে সততে যিবিলাক গোটেই টাউনে চিটিয়ে টিটিয়ে দেখিছোঁ অকল ব্ৰইলাৰ মাংসৰে হেৰি হৈ আছে বিখ্যাত হৈ আছে য'তেই নহ'ওক লাগিলে গাঁৱে ভূঞে আপুনি ব্ৰইলাৰ মাংসই দেখিব আৰু এই ব্ৰইলাৰ মাংস ব্ৰইলাৰ মাংসৰ কাৰণে ব্ৰইলাৰ ফাৰ্ম খুলিলেহে মানুহে ব্ৰইলাৰটো হ'ব উৎপন্ন হ'ব আৰু সেইটো কাৰণে তেখেতে যিখিনি কৰি আছে আজি আমি সঁচাকৈ চাই আনন্দিত হৈছোঁ তেখেতে যেন আৰু ওপৰলৈ যায় এই ব্ৰইলাৰ ফাৰ্মৰপৰা আৰু তেওঁ এই ব্ৰইলাৰ ফাৰ্মৰ যোগেদি আন দহজন নিবনুৱা যুৱকক কেনেকৈ সংস্থাপন দিব পাৰি সেই কথাটো তেওঁ শিকাই দিয়ে আৰু সেইবিলাক শিকাই সেইবিলাক শিকাই দিয়াৰ ফলত দুই চাৰিজন ল'ৰা উপকৃত হৈছেও

বিশেষকৈ আমাৰ এই ব্ৰইলাৰ আজিকালি ব্ৰইলাৰ ফাৰ্মবিলাক গাঁৱৰ ভূঞে হৈ গ'ল যথেষ্ট ব্ৰইলাৰ ফাৰ্ম হৈছে আৰু ব্ৰইলাৰ ফাৰ্মৰপৰা যথেষ্ট উন্নতি দেখিছোঁ অকল মোৰ ভাইটিজনেই নহয় আৰু বহুত মানুহ ব্ৰইলাৰ ফাৰ্ম মই লাগি থকা দেখিছোঁ কাৰণ ব্ৰইলাৰ ব্ৰইলাৰ ফাৰ্মখন ভাল এটা লাভজনক ব্যৱসায় আমি এইবিলাক ব্যৱসায় কৰিব লাগে আমি কেৱল আমি চাকৰি ক্ষেত্ৰত দৌৰি থাকিলে নহয় ব্যৱসায় ক্ষেত্ৰত কেনেকৈ সফল হ'ব এজন ব্যক্তি সফল হ'ব পাৰি সেই কথাটো আমি প্ৰত্যেকজন নাগৰিকে বুজা উচিত প্ৰত্যেকজন নিবনুৱাই বুজা উচিত যে আমি আমাৰ জেগাতে আমি নিজে ঘৰতে থাকি কেনেকৈ আমি ব্যৱসায়ৰ ফলত আমি ডাঙৰ মোটা অংক এটা আমি লাভ ঘটিব পাৰোঁ সেই বস্তুটো আমি বুজিব লাগে আৰু সেইটো বুজিবৰ কাৰণে আমি নিজেই অকল চাকৰি পকৰত নদৌৰি যেন আমি প্ৰত্যেকজন নিবনুৱা চাকৰিৰপৰা চাকৰি পোৱাটো বেয়া নহয় চাকৰি পোৱাটো ভালেই চাকৰি নাপালে কি কৰিব চাকৰি চাকৰি বুলি বিচাৰি ঘূৰি ফুৰি লাভ নাই নিজেই নিজেই এখন ব্ৰইলাৰ ফাৰ্ম ডাঙৰ ব্ৰইলাৰ ফাৰ্ম খোলক খুলি আপুনি যিজন যদি কিবা শিকিবলগীয়া আছে মোৰ ভাইটিটোৰপৰাও শিকিব পাৰিব আৰু বহুত ট্ৰেইনিং দিয়া আজিকালি বহুত চেণ্টাৰ আছে তেনেকৈ ব্ৰইলাৰ ফাৰ্মৰ কাৰণে সেইটো ভাল ব্যৱসায় হয় ব্ৰইলাৰ ফাৰ্মটো আৰু এই ব্ৰইলাৰ ফাৰ্মটো ব্যৱসায়টো কৰিব পাৰিলে বহুত মানুহ লাভৱানো হ'ব মোৰ ভাইটিটো যেনেকৈ লাভৱান হৈছে আজি তেখেতৰ লাইফষ্টাইল চেঞ্জ হৈছে তেনেকৈ আনৰো লাইফষ্টাইল চেঞ্জ কৰিব পাৰি চেঞ্জ কৰিবপৰা এটা ব্যৱসায় হয় সেইটো কাৰণে প্ৰত্যেকজন নাগৰিকে যেন অকল চাকৰি পকৰত নদৌৰে ব্যৱসায় ব্যৱসায়ৰ ক্ষেত্ৰতো দৌৰক কাৰণ ব্যৱসায় বুলি ক'লে মানে নিজস্বৰতা থাকে চাকৰি বুলি ক'লে লোকৰ ওপৰত কৰিবলগীয়া হয় আৰু সেইটো কাৰণে চাকৰি ক্ষেত্ৰত নদৌৰি এই ব্ৰইলাৰ ফাৰ্ম খুলক মোৰ ভাইটিটোৰ দৰে হওক আৰু তেখেতলোক হয়তো ভাইটিৰ দৰে হৈ পিনি তেখেতলোক এজন ভাল ব্যৱসায় হৈ তেখেতলোক এই জিলিকি উঠক